হয় মই ম'বাইল এটা লৈছিলোঁ ম'বাইলটো বৰ ভাল নহয় কি কোম্পানীৰ দিলে জানো এইটো মুঠতে শুনা নাপায় আৰু ফ'টোবিলাকো তেনেকৈ নুঠে কথাবিলাকো শুনি নাপাওঁ আৰু পোহৰটো বৰ নাই গ্লাচখনত বৰ ভাল নালাগে সেইকাৰণে মই এই ম'বাইলটো বৰ ভালপোৱা নাই